হেল্ল' যামতোন অক যাবি নাযাও তহঁতি এই মজগুৰি নাম ঘৰত অক ওলাবি ভাওনাখন বৰ ধু ভাল কোন কোন মানে আমাৰ হেৰি কিলুমণি যাব কেতেকী যাব তাৰ পিছত অক এই বিণা যাম কণধান যাব পদুমী যাব এইফালে সুৱেচনীও যাব তাপা তই মই এনেকে যাম অক গোটেইখন অক ওলাবি সোনকালে সোনকালে যাম খোজকাঢ়ি যোৱা কথা সোনকালে যাম সোনকালে যাম সোনকালে গৈ অক হেই নাটকখন মস্য অৱতাৰ ভাল লাগিব হেইপাও আহিছে মাজুলীৰ পাও আহিছে আক আমাৰ এয়া বাবু হেতেও কৰিছে ভাল লাগিব বৰ ধুনীয়া মাজুলী মানুহে বৰ ধুনীয়া কৰে নহয় হেৰিখন ভাওনাখন সেই কাৰণে যাম বুলি ভাবিছোঁ সোনকালে ওলাবি দেই

সোনকালে ঘূৰি আহিমগে ওলাবি আঠটামান বজাতে ওলাবি অ' হ'ব দে